আমাৰ গাঁৱৰ বয়সস্থ লোকসকল বিছনাত পৰি থকাৰ বা অসুস্থ হোৱাৰ কাৰণ বৰ বেলেগ একো নহয় খাদ্যৰ কাৰণেই হয় আগতে খাদ্যবিলাক আছিলে মানে নিৰ্ভেজাল বুলি কয় সাৰ প্ৰয়োগ কৰা নাছিলে ঘৰতে তৈয়াৰ কৰিছিলে ঘৰতে মানে ৰুইছিলে হেঁ তেতিয়া সেইবিলাক কোনো সাৰ প্ৰয়োগ কৰা নাছিলে গোবৰ সাৰ প্ৰয়োগ কৰিছিলে সেইটো কাৰণে খাদ্য়বিলাক খুব সুন্দৰ আছিলে সেইবিলাক খোৱাৰ সেইবিলাক সেইয়া খাদ্য খালে কোনো চাইড ইফেক্ট নাই সেইটো কাৰণে মানুহবিলাক আগতে সুস্থ খুব সৱল আছিলে আজিকালি মানে খাদ্য যিবিলাক মানে কীটনাশক দ্ৰব্য বা সাৰ বিভিন্ন ধৰণৰ সাৰ প্ৰয়োগ কৰে এইবিলাকৰ কাৰণেই এই খাদ্য সেই মানে যেতিয়া আমি খাদ্য সেইয়া খাদ্য সেৱন কৰোঁ সেৱন কৰাৰ কাৰণে বিভিন্ন অসুস্থ হয় বিভিন্ন দেহত বেমাৰ হয় এইবিলাক বেমাৰৰ কাৰণেই মানুহবিলাক বিছনাত পৰিবলগীয়া হয় আৰু বেলেগ মই এইটোৱে বুলি ভাবোঁ খাদ্যৰ কাৰণেই হৈছে চবৰে দুৰ্বল হৈ আহিছে আগৰ আগৰ যিবিলাক শক্তিশালী দেহা আছিলে আজিকালি নাই মানুহৰ অনবৰতে দুৰ্বল দুৰ্বল এনেকুৱা লাগি থাকে সেইবিলাক ভেজাল খাদ্যৰ কাৰণে হৈছে ভেজাল খাদ্যৰ কাৰণে মানুহৰ শৰীৰবিলাক অসুস্থ বেমাৰী এনেকুৱা দুৰ্বল এইটো কাৰণে হৈছে বিছনাত যিবিলাক পৰ মানে পৰি থকা অসুস্থ মানুহ বা বয়সস্থ মানুহ তেওঁলোকক আমি শুশ্ৰুষা বা ঘৰৰ পৰিয়ালে শুশ্ৰুষা কৰিব লাগে কাৰণ এইটোৱে যিহেতুকে তেওঁৰ কাৰণেই আমি জন্মগ্ৰহণ কৰিলোঁ দেউতাৰ কাৰণেই আমি জন্মগ্ৰহণ কৰিলোঁ মাৰ কাৰণেই আমি জন্মগ্ৰহণ কৰিলোঁ গতিকে আমি যদি এই সেই দেউতা মাক বয়সস্থ বয়স হোৱাৰ পিছত বিছনাত পৰি থকা থকাত আমি যদি তেওঁলোকক শুশ্ৰষা নকৰোঁ তেতিয়া সেইটো আমাৰ ধৰ্ম নহয় আৰু সেইটো আমাৰ কৰ্মও নহয় গতিকে তেওঁলোকক আমি যেতিয়া বিছনা বিছনাত অসুস্থ হৈ পৰি থাকে তেওঁলোকক আমি চোৱাচিতা কৰিব লাগিব চোৱাচিতা কৰিলেহে আমাৰ আকৌ আকৌ আমাক আমাৰ ল'ৰা ছোৱালীবিলাকে চাব এইটো এটা পৰম্পৰা নিয়ম বুলি ক'ব লাগিব যদিহে মোৰ দেউতা বা মোৰ মাক আমি বয়সস্থ হোৱাৰ পিছত তেওঁ বিছনাত পৰি থকাত যেতিয়া আমি এলাহ কৰোঁ আমাৰ নিশ্চয় আমাৰ ল'ৰা ছোৱালীবিলাকৰ সেইটোৱে কৰিব গতিকে আমি যদি তেনেকুৱা কৰোঁ আমিও ভুগিব লাগিব আমি আনক যদি মোৰ ঘৰৰ বুলিয়ে নহয় বা ওচৰৰ পৰিয়ালকো আমি এইবিলাকৰ বিষয়ে অলপ মানে সচেতন কৰিব লাগে কোনোবাই যদি ল'ৰাই নিজৰ দেউতাকক যদি এই বিষয়ে এই মানে চোৱাচিতা কৰা নাই তেতিয়া হ'লে আমি সেই কথাটোও ক'ব লাগে নহ'লে গাৱঁৰ পৰিৱেশটোও বেয়া হৈ যায় তে আজি ওচৰৰ মোৰ ওচৰৰ ল'ৰাজনে যদি নিজৰ মাক দেউতাকক এই বিষয়ে বিছনাত পৰি থাকোঁতে একো চোৱাচিতা নকৰে গতিকে সেইটোও আকৌ মোৰ ঘৰৰলৈকে আহিব ওচৰত যিহেতুকে দেখা পাই মোৰ ল'ৰাটোৱেও দেখিব গতিকে মোৰ আমাৰো ঘৰলৈকে সেই পৰিৱেশটোৱে আহিব গতিকে এইবিলাক পৰিৱেশ আমি গাঁৱৰ পৰা নাইকিয়া কৰিবলৈ হ'লে এই আমাৰ যিখিনি ডেকা ল'ৰা হয় যিখিনি সুস্থ সৱল বয়সস্থ মানুহ হেৰি সেইবিলাকে আমি ইয়াত আগভাগ ল'ব লাগিব সেইবিলাক আমি মোৰ ঘৰৰ বুলি নহয় প্ৰথম মোৰ ঘৰখন কৰিব লাগিব মোৰ ঘৰৰ পৰা সেই বস্তুটো আনলৈকেও বিয়পি যাব মই ঘৰৰ মই যদি নিজে মোৰ ঘৰৰ পৰিৱেশটো ভালদৰে সৃষ্টি কৰিব নোৱাৰোঁ বা নেজানো তেতিয়া হ'লে আনৰ ঘৰতো ঠিক তেনেকুৱা মই পৰামৰ্শ দিব যাব মই নোৱাৰিম কাৰণ মোক তেওঁলোকে ক'বই আৰু যে তোমাৰ ঘৰখন তুমি আগে ঠিক কৰা তাৰে পিছত আনক উপদেশ দিবলে আহিবা গতিকে সেই কথাটো মই নিজে আগে নিজৰ ঘৰত এইখিনি কৰি ল'ব লাগিব ঘৰৰ পৰিৱেশটো সুন্দৰভাৱে মই নিজে সৃষ্টি কৰিব লাগিব মই যেতিয়া সৃষ্টি কৰিম মোৰ ঘৰ ঘৰৰ পৰিৱেশ সুন্দৰভাৱে কথাখিনি তেতিয়া মই আনকো সেই পৰামৰ্শ দিব পাৰিম হেঁ এইটোৱে আৰু গতিকে কোনো বয়সস্থ মানুহক বিছনাত পৰি থকাতো আমি নিবিচাৰোঁ কামনাও নকৰোঁ এই এইবিলাক দেখি থকা দেখিলে আমাৰো মনত খুব দুখ ওপজে গতিকে এইটো আমাৰ প্ৰায়ে মানুহে এইটো সচেতন হ'ব লাগে সচেতন সচেতন হ'লেহে এইবিলাক এটা সুন্দৰ গাঁৱৰ পৰিৱেশ সৃষ্টি হ'ব গতিকে যদি এইবিলাক বস্তু এনেকুৱাকে আজি কোনোৱে যদি ইয়াৰ দ্বায়িত্ব নলয় কোনো দেখিও নেদেখাৰ ভাও জোৰে তেতিয়া হ'লে গাঁওখনৰ পৰিৱেশ লাহে লাহে বিনষ্ট হৈ আহিব এই বিনষ্টটোৱে এটা সময়ত এইখন গাঁৱৰ পৰা সিখন গাঁৱলেকে যাব সিখন গাঁৱৰ পৰা আন এখন গাঁৱলৈকে যাব যায় এনেকুৱা গোটেই অসমখনৰে পৰিৱেশটো নষ্ট হৈ যাব গতিকে প্ৰথমতে আমি নিজৰ ঘৰখন চাব লাগিব প্ৰথমতে আমাক নিজক চাব লাগিব তাৰে পিছত মোৰ ঘৰখন তাৰে পিছত ওচৰ চুবুৰীয়াখন তাৰে পিছত আমি গোটেই গাঁওখন তাৰে পিছত আৰু যিমান পাৰো এনেকুৱাকে এই পৰিৱেশটো সৃষ্টি কৰাৰ কাৰণে আমি সদায় আগভাগ ল'ব লাগে এইখিনিয়ে আমাৰ ডেকা বয়সীয়া হেৰি আমি ডেকা বয়সীয়াখিনি যদি এইখিনিত আগভাগ নলও তেতিয়াহ'লে বয়সস্থ মানুহখিনিয়ে কেনেকৈ কৰিব গতিকে তেওঁলোকে যিহেতু বিছনাতে অসুস্থ হৈ পৰি থাকিব তেওঁলোকক অসুস্থ ব্যক্তি এজনে আন এজন অসুস্থ ব্যক্তি এজনক খবৰ কেনেকে ল'ব আমি যিখিনি সুস্থ ব্যক্তি সেইখিনিয়ে কৰিব লাগিব গতিকে এইটো চবে কৰাটো ভাল প্ৰথম ঘৰৰ পৰাই সৃষ্টি কৰাটো ভাল প্ৰথম নিজকে কৰিব লাগে নিজৰ পিছতহে ঘৰৰ পৰা ঘৰটো আহিব পাৰে ঘৰৰ পিছত আনৰ কথাবিলাক আহিব এনেকুৱাকে সৃষ্টি কৰিলে সদায় আমি ভাৱো এখন সুন্দৰ ঘৰ সুন্দৰ গাঁও সুন্দৰ অসম সুন্দৰ ভাৰতবৰ্ষ সৃষ্টি হ'ব বুলি মই আশা কৰিছোঁ